অ' আছোঁ হেল্ল' অ' হয় নেকি হোটেল আছে কেবাখনো আছে কিন্তু চব হোটেলে ভাল নহয় বাৰু কিছুমান হোটেল ভাল থাকিবলৈ সুবিধা আছে আৰু লেট্ৰিন বাথৰুম চব আছে কিছুমানত নাই পাবা পাবা মই ইয়াত ঘূৰি পিনি তোমাক বিচাৰি দিম বাৰু তুমি চিন্তা নকৰিবা অ' খোৱা বোৱা গা ধোৱা চব ব্যৱস্থাই পাবা তুমি ঢকুৱাখানা চাৰিআলি হৈ আহা চাৰিআালি হৈ আহি আপোনাৰ

হেৰি ঢোলপেটা ওচৰেদি হয় ঢোলপেটা ওচৰেদি পোনাই আহা অ' অ' অ' হ'ব দেই